হে হেল্ল' দাদা এই মোক অলপ মাছৰ প্ৰয়োজন হৈছিলে আমাৰ দে দেউতাই কৈছিলে নেকি আপোনাক অঁ তাকে মাছখিনিৰ কথা মোৰ লগতে পাতিবলৈ ক'লে আপোনাৰ সৈতে তাকে মোক বাহু মাছ ৰৌ মাছ আৰু পমফ্লেট মাছ লাগিছিলে অঁ ৰৌ মাছ বিশ কেজি তাৰপৰা বাহু মাছ দহ কেজি আৰু পমফ্লেটো দহ কেজিয়ে লাগিছিলে তাকে আপুনি কাটি মেলি দিবনে অঁ দামটো কিমানকৈ পৰিব বা এতিয়া

অঁ ঠিকে আছে বাৰু এতিয়া ল'বতো লাগিবই তাকে আপুনি কাটি দিবনে অঁ হ'ব এতিয়া মাছখিনিতো বহুতখিনি হ'ব এতিয়া ঘৰতে থ'বহিনে নে আনিবলৈ যাবই লাগিব আনিবলৈ যাবলৈ মানুহো নাই হয় ৰাতিপুৱা লাগিব অঁ অঁ ঠিক আছে হ'ব দিয়ক